অ আৰ্ট কৰিতো মই সৰুৰে পৰাই বহুত ভাল পাওঁ মই মোৰ তিনি বছৰ বয়সৰ পৰা মানে মোৰ দেউতা আৰু মায়ে কোৱা মতে আৰ্ট কৰিছোঁ তো সেইটোৰ কাৰণে সামগ্ৰী ক'ব গ'লে এই সৰু সুৰা দোকানবিলাক যে আছে সেই তাতে আমি ব্ৰাছ কালাৰ পেন্সিল্ছ ৱেক্স কালাৰ যোনটো আমি কওঁ ৱেক্স ক্ৰেয়ন্ছ এইটো আৰু ৱাটাৰ কালাৰ তাৰপিছত চাৰ্ট পেপাৰ এইবিলাক পাওঁ কিন্তু যিবিলাক বস্তু মানে আৰু হায়াৰ লেভেল আৰ্টৰ কাৰণে বা ক্ৰাফ্টৰ কাৰণে প্ৰয়োজন যেনেকুৱা আইভৰি শ্বেদছ্ মানে যিটো জি এছ এমটো বহুত বহুত ডাঠ হয় যি কাগজ কাগজটো সেই কাগজটো ৱাটাৰ কালাৰ কৰাৰ কাৰণে বা অইল পেইণ্টিং কৰাৰ কাৰণে কেনভাছ বা বাষ্ট্ৰো এটা মানে বাষ্ট্ৰোটো ক'ব গ'লেতো এটা ভাল ব্ৰেণ্ড হয় সেই ব্ৰেণ্ড ব্ৰেণ্ডৰ বস্তুবিলাক যদি মই চাব যাওঁ মোৰ ওচৰৰ দোকানত সেই সামগ্ৰীবিলাক তাতে উপলব্ধ নাথাকে তো সেইটো এটা মানে বহুতেই বহুত অসুবিধা পাইছোঁ সেইটোৰ কাৰণে মই এতিয়া অনলাইন হোৱাৰ হোৱাৰ পিছত বহুতো হেল্প হৈছে যে অনলাইনত আমি ছাৰ্চ কৰি যিকোনো বস্তু যি ঠাইৰ পৰা যি বস্তু লাগে সেইটো আমি অৰ্ডাৰ কৰিব পাৰোঁ কিন্তু আগতে যেতিয়া এই অনলাইন ছিষ্টেমটো নাছিল যেতিয়া আমি দোকানৰ পৰা বস্তু কিনিছিলোঁ এই দোকানত তেতিয়া গৈ ক'লে বেলেগকৈ সিহঁতক অৰ্ডাৰ দিব লাগে বা কলকাতাৰ পৰা মানুহ যদি তোমাৰ চিনাকী থাকে কলকাতা আমি গম পাওঁ যে আগৰ পৰাই যে আৰ্টৰ কাৰণে বা ক্ৰাফ্টৰ কাৰণে সেইটো মানে বহুত বিখ্য়াতো কলকাতাটো তো তাতে যদি কিবা তোমাৰ তোমাৰ বস্তু যদি কিবা লাগে সেইটো আমাৰ কলকাতাৰ পৰা অৰ্ডাৰ দিব লাগে দোকানত দোকানত গৈ চিনাকি কাৰোবাক কৈ পেলায় সিহঁতে পিছত অৰ্ডাৰ দিয়ে সেই প্ৰচেছটো মানে বহুত ডাঙৰ হৈ গৈছিল যে আহিব আৰ্টৰ বস্তু তাৰপিছত আমি আৰ্ট কৰিম সেই তেতিয়ালৈকে চাগৈ এনেকুৱা আমাৰ টাইমটো নোহোৱাও হ'ব পাৰে বা আৰ্টৰ কাৰণে আমি মানে বহুত বহুত বহুত বেছি সময় দিব দিব লাগিব তেতিয়াহে আমি আমাৰ ধুনীয়াকৈ চিত্ৰটো বহীত উঠাব পাৰিম বা ক্ৰাফ্টটো কৰিব পাৰিম ক্ৰাফ্ট আৰ্ট এইবিলাক মানে ধৈৰ্য্য ধৰি একদম লাহে ধীৰে সুস্থিৰে ধুনীয়াকৈ আমাৰ বস্তুবিলাক কৰিব লাগে এইটোৰ কাৰণে বহুত বহুতো টাইম দিব লাগে কিন্তু যিহেতু এই সামগ্ৰীবিলাক আমাৰ ওচৰে পাঁজৰে দোকানত উপলব্ধ নাছিল সেইটো কাৰণে কলকাতাৰ পৰা অৰ্ডাৰ দিয়াৰ কাৰণে সময়টো বহুত লাগিছিল বহুত সময়ৰ পিছত তেতিয়া কিবা এক্জামেই আহি গ'ল বা পৰীক্ষাৰ কাৰণে আমি তাৰপিছত নিজৰ সেই বস্তুটো কণ্টিন্যু কৰিব নোৱাৰোঁ বা আকৌ নিজৰ সেই ফ্ৰি টাইমটো পোৱাৰ কাৰণে মানে বহুতেই চেষ্টা কৰিব লাগে তেনেকৈ মানে বহুত বাধা এনেকৈ ফেইচ কৰিব লগা হয় আৰু মোৰ ভাল পোৱা আৰ্টৰ ফৰ্ম হ'ল মই ষ্কেট্ছ কৰিব ভাল পাওঁ আৰু গ্লাচ পেইণ্টিং কৰি ভাল পাওঁ মই এই ক্ৰাফ্টত ক্ৰাফ্ট ক'ব গ'লে মই এই ঊল ঊল সূতাৰেদি মই বুনিব বহুত ভাল পাওঁ বুনাই কৰি বুনাই কৰি এই কাপোৰত কাপোৰত ফ্ৰেব্ৰিকেৰেদি অঁকা এইবিলাক কৰি মই বহুতেই ভাল পাওঁ তো এইবিলাকৰ সৰু যিবিলাক সামগ্ৰী মানে ইমানো হাই লেভেল বা ইমানো ভাল ব্ৰেণ্ডৰ নহয় সেইবিলাকতো মই সৰু সুৰা দোকানত পাই যাওঁ ওচৰে ওচৰ ওচৰৰ দোকানবিলাকতো সেই সামগ্ৰীবিলাক পাই যাওঁ কিন্তু যেতিয়া মই অলপমান ভাল কোৱালিটি বা ভাল ব্ৰেণ্ডৰ বা ভাল বেছি যিবিলাক ইউজ কৰিব বিচাৰোঁ সেইবিলাক আমাৰ ওচৰৰ দোকানত দোকানত উপলব্ধ নাথাকে বেছিভাগেই আৰু যেনেকৈ ৱাটাৰ কালাৰ কৰাটো ৱাটাৰ কালাৰ কৰাৰ কাৰণে কাগজটো মানে বহুতেই ডাঠ হ'ব লাগে এই সেই কাগজটো যদি তেনেকুৱা ডাঠ নহয় তেনেহ'লে পিছফালে কালাৰটো লাগি যায় মানে ৱাটাৰ কালাৰটো তেনেকৈ নবহে তো এইবিলাকৰ কাৰণে অলপমান অসুবিধা ময়ো পাইছোঁ এই ওচৰে পাঁজৰে দোকানবোৰত উপলব্ধ নথকাৰ কাৰণে সবৰে সব গোটেই চিত্ৰ অংকন কৰা মানুহ বা এই এই ক্ৰাফ্ট কৰা মানুহ সিহঁতে সবেই মোৰ দৰে এই অসুবিধাবিলাকৰ সন্মুখীন হৈছে মই বিশ্বাস কৰোঁ আৰু সেইটোৰ বাবে এই সৰু সুৰা দোকানৰো মানে ভুল নাই বা সিহঁতৰ কোনো ভুল ইয়াত নাই কিয় কি সিহঁতেও চাগৈ নিজৰ মানে সিহঁতৰ চাগৈ ইমান আইডিয়া নাই যে কেনেকুৱা বস্তু কেনেকৈ আৰ্ট কৰিব লাগে সেইকাৰণে প্ৰ'পাৰ এটা আৰ্টৰ তেনেকুৱা ষ্টেশ্যনেৰি দোকান হ'ব লাগে য'ত গৈ মানে সব বস্তু সব ব্ৰেণ্ডৰ বস্তু বা সব বস্তু য'ত মানে ষ্পেচিয়েল ষ্পেচিয়েল যোনে হাই লেভেল আৰ্ট পাৰশ্ব্যু কৰিব খোজে সিহঁতৰ কাৰণে সব বস্তু এভেইলেভল থাকিব লাগে